গৰমৰ দিনত লাইন দুই ঘণ্টা কাটে কাটিলে বহুত গৰম লাগে কাটলি ইমান থাকবা নোৰোঁ গৰমত বাহিৰত থাকোঁ বিচনী মাৰি মাৰি পাছত কি হ'ব ইমান গৰমত থাকবা নোৰি তাৰপিছত লাহে লাহে আৰু ঘৰৰ ভিতৰত আহে ভাত আঞ্জা ৰান্ধোঁ গৰমো থাকবা নোৰি দুই ঘণ্টাৰ পিছত আহে আহাৰ পিছত আৰু লাইটটো যায় যায় গৰম বিৰাট থাকবা নোৰি আৰু ঠাণ্ডাদিনত লাইটটো কমকৈ যায় গেলি কি হ'ব আন্ধাৰ ল'ৰা ছোৱালী পঢ়ভা নোৰে চলি পলিগিলাখনে বাহিৰত থাকে যায় লাইট নাই কিতাপ নপঢ়োঁ এনেকৈ কয় আৰু সেইকাৰণে বিৰাট দিগদাৰ হয় গৰমৰ দিনত লাইট নাথাকিলে লাইটটো বহুত টাইম কাটে মোটামুটি ডেৰ ঘণ্টামান কাটে গৰম লাগে